অঁ হেল্ল' ছাৰ কেনেকুৱা খবৰ খবৰ কেনেকুৱা অঁ অঁ কি কৰিছে বা এতিয়া অঁ ক'লৈ নিম বুলি ভাবিছে বাৰু অঁ মইও তাকে স্কুলৰ পৰা ল'ৰা ছোৱালীখনে কৈ আছে নিবলৈ তাকে মইও এজেগা দেখুৱামগৈ বুলি বুলি ভাবিছোঁ কেনেকুৱা বাৰু চৰাইদেউ এনেই গৈছেনে বাৰু আগত অঁ ল'ৰা ছোৱালী আছে চল্লিছ পঞ্চাছটামান তাকে অঁ তাকে কেনেকৈ কিমান গাড়ী ভাড়া কেনেকৈ ল'ব তাকে গম পোৱা নাই যে মই বোলো আপোনাৰ লগত মই কথা পাতি চাওচোন

গাড়ী ভাড়া অঁ তাৰপৰা তাৰ লগততো আপোনাৰ খোৱা বোৱা অঁ অঁ এনেই

খোৱা ব্যৱস্থাটো ল'ব লাগিব অঁ

তাকে ল'ৰা ছোৱালীকতো ভালকৈ খোৱাবই লাগিব দিনটো লঘোনে ভোকে থাকিব অঁ এনেই চৰাইদেউ পাহাৰটো কেনেকুৱা বাৰু গম পায়নি বাৰু এতিয়া ধৰক ওচৰে পাজৰে কেনে

অঁ অঁ হয় নেকি অঁ অঁ ৰংঘৰ আপোনাৰ শিৱসাগৰতে আছে চাগে অঁ তাৰপৰা কাৰেংঘৰ

কোঁৱৰ গাঁৱত অঁ অঁ এনেই কাৰেংঘৰলৈ কাৰেংঘৰলৈ গৈছেনে বাৰু আপুনি মানে অঁ মানে এনেই কেনেকুৱা ধৰণৰ বাৰু

এনেই আৰু ওচৰে পাজৰে কিবা কিবি আছে নেকি নাই নহ্ ওচৰে পাজৰে অঁ কি কলেজ বা গড়গাঁও কলেজ অঁ গড়গাঁও কলেজ তাৰপৰা শিৱসাগত আৰু আৰু কিবা কিবি শুনিছোঁ নহয় আমাৰ জয়সাগৰ জয়দৌল জয়পুখুৰী অঁ তাৰপৰা

অঁ অঁ অঁ অঁ অঁ

অঁ হ'ব তেতিয়াহ'লে ময়ো ভাল বন্ধ বাৰ এটা চাই পিনি নিব লাগিব ল'ৰা ছোৱালীক দেখুৱাই আনিবগৈ লাগিব অঁ অঁ অঁ